অঁ হেল্ল' কি কৰি আছো কি কৰি আছো এ আছো এনে কাইলৈ মানে বন্ধ আছিলে ফুৰিবলৈ যাম ফুৰিবলৈ যাব লাগিছিলে ক'ত যাম বুলি ভাবিছ চামগুৰি সত্ৰ যাবি নেকি

অঁ দেখা মই কাইলৈ কাইলৈ যাওঁতে দেখিম আৰু মই গৈছো আগত গৈছো গৈ পেলাই তাত চাইছোঁ চাই পেলাই চব ভালে বাৰু পুৰা মানে এইবিলাক আমাৰ টিভিত যেনেকুৱা দেখায় পুৰা মুখা তাতকৈ বেছি ভালহে লাগে ওচৰত গৈ পেলাই তাতকৈ আৰু বনাব নোৱাৰে আৰু মানে এনেকুৱা এনেকুৱা মুখা বনাই থোৱা আছে

ইয়াৰ পৰা বেছি দূৰ নহয় বেছি দূৰ নহয় ৰাস ৰাস তাত সত্ৰত প্ৰত্যেকবাৰে প্ৰত্যেক বছৰে ৰাসত পূৰ্ণিমা দিনাখনি পৰা দুদিন ৰাস পাতে পুৰা মানুহ পুৰা থাকে পুৰা ডাঙৰ বজাৰ হয় ৰাসো আহি আছে ৰাসতো যাৱ যদি যাম কাইলেও যাম কাইলৈ কাইলেতো মুখা শিল্প চাবি আৰু ইফালে তাত পুৰণত পুৰণি দিনও বহুত বস্তু আছে ভালেই ৰাস আমাৰ এইটো সত্ৰত কেনেকুৱা ৰাস হ'ব আউ সত্ৰত সত্ৰ পাইতো চব বিয়পি গৈছিলে মাজুলীতো চাৰিসত্ৰই মাজুলী সত্ৰ সত্ৰ সত্ৰপাইতো চব অঁ অঁ ৰাসতো ঠিকেই ৰাসত ৰাসত দৃশ্য তোমাৰ এনেকুৱা এনেকুৱা তাত যিবোৰ এতিয়া যিবিলাক বনাই আছে মুখাজাতীয় সামগ্ৰীবিলাক তাত সেইবিলাকেই তাত দেখুওৱা হয় কৃষ্ণক মাৰিবৰ কাৰণে যিবিলাক তাত ৰাসত ওলায় চব অজগৰ সাপটো এইফালে অঁ এইবিলাক চব মানুহেই বনায় তাত আছে তাত সত্ৰ আছে সত্ৰত ল'ৰা ছোৱালী আছে সত্ৰত যিবিলাকে সত্ৰৰীয়া যিবিলাক মানুহ আছে সিহঁতি অকল তাৰ মানুহেই বনায় বেলেগৰ

অঁ অঁ কাইলৈ চাই পেলাই অলপ শিকিও আহিব পাৰিবি মুখাটো কেনেকৈ বনাইছে কেনেকৈ কি কিটো কি কি নক্সাত বনাইছে সেইবিলাক চাব লাগে চাবলৈ গ'লে ভাল আৰু সত্ৰ তাত বহুত পুৰণা দিনৰ ডাঙৰ কাঠ আছে আৰু বোলে আৰু সোণৰ নাও এখন আছে বুলি কৈছে কিন্তু এতিয়া আছেনে নাই নাজানো কিন্তু বাকী হাতী দাঁত তাৰপিছত আগৰ এই ৰজা মহাৰজাবিলাকৰ এনেকে হেৰি আছে এইখন কি বুলি কয় এ আপোনাৰ চুৰি চুৰি তৰোৱাল তৰোৱাল আছে হা হা এইবিলাক চব চাবলৈ দিব তাত যি আছে তাত চব চাবলৈ দিব তৰোৱাল আছে তৰোৱালত তাৰপিছত আকৌ আগৰ দিনৰ পুৰা ডাঙৰ দঁতাল হাতীৰ দাঁত আছে

ক'লেই হ'ল এতিয়া এই চাবলৈ মন গৈছে তেতিয়া লৈ যাব লৈ গৈ পেলাই গোটেই সত্ৰ দেখাব আৰু তাত নাই পুখুৰীও আছে পুখুৰীত ডাঙৰ ডাঙৰ মাছ আছে পুৰা বহুত পুৰণা দিনৰ দিনৰ মাছ আছে মাছ চাব পাৰি আৰু বহুত কাছ আছে কাছ চাব পাৰি

অঁ কাইলৈ যাম মই কাইলৈ ওলাই পেলাই সোনকালে গুচি আহিবি আমি আমি লগালগ গুচি যাম আৰু সত্ৰলৈ মই যাম আঠটা ৰাতিপুৱা আঠটামান বজাত যাম ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে হ'ব তেনেহ'লে